আমি ঘৰৰ চোতালৰ পিছফালৰ চোতালত কৰি হাঁহ কুকুৰা পুহো হাঁহ কুকুৰা পুহো আৰু হাঁহ কুকুৰাৰ পৰা বহুত ধৰণৰ আমাৰ টকা পইচা সা সুবিধা অনুসৰি কিবাকিবি কৰিব পৰা যায় আৰু এই ব্যৱসায় আমি হাঁহ কুকুৰা পালন কৰি ঘৰখন চলাব পাৰোঁ আৰু আমি বিক্ৰী কৰোঁ কুকুৰা হাঁহ বজাৰত নি বিক্ৰী কৰা হয় এই ধৰণৰ কুকুৰা আৰু আমি বহুত ধৰণৰ কুকুৰা ব্যৱহাৰ কৰোঁ ব্ৰইলাৰ কুকুৰা আৰু বইলা তাৰপাছত কয়লা এইবিলাক পুহো এইবিলাক পুহি বহুত ধৰণৰ ধৰক যে বহুত ধৰণৰ ধৰক আমি হাঁহ কুকুৰা এইবিলাকৰ লৈ বিক্ৰী কৰি ঘৰ আয়োজন কৰোঁ সেইবিলাক বজাৰত বিক্ৰী কৰা হয় আৰু ঘৰতো বিক্ৰী কৰা হয় এইবিলাক লৈ গৈ আমি ঘৰত হাঁহ কুকুৰাই নহয় হাঁহ কুকুৰাৰ পৰা কি ধৰণৰ হাঁহ কুকুৰাৰ পৰিস্থিতি লৈ বিক্ৰী কৰি যেনেধৰণৰ ঘৰ পোহ পালন দিব লাগে আমি হাঁহ কুকুৰা পা বহুত পৰিয়ালবিলাকো তেনেধৰণে চলোৱা হয় আৰু সেই সুবিধাৰ মতে আমি ঘৰখনতো ভাল ধৰণে সুবিধা কৰিব পাৰোঁ এই চলি থাকোঁ এই চলি থকা সময়ছোৱাত আমাৰ হাঁহ কুকুৰা কিছুমান বেমাৰ হ'বও পাৰে সেই বেমাৰবিলাক আমি বহুত ধৰণে ধৰক আমি নিমখ পানী ৰচুন আদা এইবিলাক যত্ন কৰি যত্ন কৰি দৰৱ দি আমি হাঁহ কুকুৰাবিলাক এনেধৰণে পালিবলগীয়া হয় সেই পালন পোহনীয়া পালন কৰি আমি পোৱালিবিলাক ডাঙৰ কৰোঁ আৰু কেতিয়াবা বেমাৰ হয় তেতিয়া বেমাৰ হ'লে আমি সেই কুকুৰাবিলাক কুকুৰাবিলাকক আমি কলখাৰ কল খাৰ পুৰি পানী দি চাউল ভিজাই ৰাখোঁ সেই চাউলবিলাক আমি বহুত ধৰণৰ খোৱা বোৱা কৰা কৰিব ৰাতিপুৱা উঠাৰ পাছত হাঁহ কুকুৰাবিলাক আমি গঁৰালৰ পৰা উলিয়াই দিওঁ উলিয়াই সেই চা ৰাতি তিয়াই থোৱা চাউলবিলাক ৰাতিপুৱা কুকুৰাবিলাকক ছটিয়াই দিওঁ সেইবিলাক খাই কুকুৰাবিলাকৰ বেমাৰো ধুনীয়া সম্পূৰ্ণ ভাল ধৰণে বেমাৰ আজাৰ নহয় ভালকৈ পোহ পালন কৰিব পৰা যায় আৰু তেনেধৰণে সেই কুকুৰা পালন কৰা তিনি চাৰি মাহৰ পাছত আমি এইবিলাক কুকুৰা বজাৰত নি বিক্ৰী কৰোঁ বিক্ৰী কৰি ঘৰৰ ঘৰ ঘৰৰ সকলোখিনি সুবিধা পইচাৰে ঘৰখন চলিব পৰা সুবিধা কৰি তেনেধৰণে চলি থাকিবলৈ আমাৰ সা সুবিধাৰ হয় কুকুৰাৰ পৰা আমি অকল কুকুৰাই নহয় হাঁহো পুহো হাঁহ কুকুৰা তাৰপিছত হাঁহ কুকুৰা কইলা আৰু কইলাৰ পৰা আমি কণীও পাওঁ কণীবিলাক আমি বজাৰত বিক্ৰী কৰিব পৰা আমাৰ সুবিধা আছে সেই সুবিধামতে আমি বজাৰত নি বিক্ৰী কৰোঁ বিক্ৰী কৰি বিক্ৰী কৰি বিক্ৰী কৰি আমি পা পইচাৰে ঘৰখন চলিব পৰা সুবিধা হয়

সেই পোহনীয়া সেই বস্তুবিলাক লৈ কিদৰে পালন কৰিব লাগে আমি সেই অনুমতিয়ে আমি চলি কুকুৰা হাঁহবিলাক লৈ আগ্ৰহেৰে চলি থাকিবলৈ সুবিধা সুবিধাৰ অসুবিধা নহয় সেই অসুবিধা নোহোৱাৰ কাৰণে আমি এই কুকুৰাবিলাক পুহিবৰ কাৰণে আমাৰ ঘৰৰ আমি গা গঁৰাল বনাই ধুনীয়া ধৰণে পোহপালন দি আছোঁ এই কুকুৰাবিলাক ডাঙৰ দীঘল এক দুই মাহৰ ভিতৰত আমাৰ কুকুৰাবিলাক ব্ৰইলাৰবিলাক এক ডেৰ মাহৰ ভিতৰতে ডাঙৰ কৰি আমি বিক্ৰী কৰিব পাৰোঁ কিন্তু দেচি কুকুৰাবিলাক অলপ দিন লাগে সেইবিলাকক বিক্ৰী কৰিবলৈ অকমান অসুবিধা হয় তেওঁলোকক প্ৰায় দুই তিনিমাহৰ পাছত আমাৰ কিলো চিষ্টেমত আমি কুকুৰাবিলাকক যায় বিক্ৰী কৰিব পাৰোঁ ব্ৰইলাৰবিলাকক হ'ল ধৰক এট এমাহ ডেৰমাহৰ ভিতৰতে ভিতৰতে বিক্ৰী কৰিব পৰা যায় কিন্তু দেচিবিলাকক নোৱাৰি সেই ডেচিবিলাকক অলপ দিন থাকে সেই কুকুৰাবিলাক এই তিনি চাৰি মাহৰ ভিতৰত আমি সকলো কুকুৰাবিলাক বিক্ৰী কৰি ঘৰত পোহপালন ঘৰখন চলিবলৈ বজাৰ বিক্ৰী কৰোঁ ঘৰত বিক্ৰী কৰোঁ এইবিলাক বিক্ৰী কৰি মেলি বহুত ধৰণৰ সুবিধাই লৈ আমি বজাৰত বিক্ৰী কৰি কিছুমান ঘৰতো বিক্ৰী হয় কিছুমান বজাৰতো বিক্ৰী হয় এনেধৰণে বিক্ৰী কৰি মেলি সুবিধা লৈ বজাৰলৈ দি যদি ঘৰত সুবিধা হয় ঘৰতে বিকো যদি বজাৰত বজাৰলৈ নিওঁ এইবোৰ বিক্ৰী কৰি পোহপালন কৰি মেলি ঘৰখন যেনে তেনে চলিব পৰা সুবিধাই অসুবিধাৰ মাজতে কুকুৰাবিলাক পুহিয়ে আজি এই হেৰিখন চলাই আছোঁ কুকুৰা আৰু হাঁহ বিক্ৰী কৰিবৰ বাবে অসুবিধা কিছুমান হয় সেই অসুবিধাবিলাক কৰি যত্ন কৰিবলৈ আমি কুকুৰাবিলাকক আমি কেনেধৰণে ধৰক পালন কৰিব লাগে এইবিলাক আমি বৰষুণ দিলে আমি বান্ধি ৰাখিব লাগে আৰু বৰষুণ হ'লে বহাগ জেঠ মহীয়া ধৰক কুকুৰাবিলাকৰ এনেকৈ বেমাৰ আজাৰ হয় তেতিয়া আমি বেমাৰ আজাৰ হ'লে আমি কুকুৰাবিলাকক কল খাৰ দিয়ে পোহপালন হেৰি দৰৱ বনাব লাগে কলখাৰ পুৰি আমি ৰাতি চাউল তিয়াই ৰাখোঁ সেই চাউলবিলাকক ধৰক ৰাতিপুৱা ৰাতিটো তিয়াই ৰাতিপুৱা সেই কুকুৰাক কল খাৰেৰে চাউল তিয়াই থোৱা চাউলবিলাকক কুকুৰাবিলাকক দি মেলি আমি কুকুৰাৰ বেমাৰটোৰ পৰা আঁতৰাবৰ কাৰণে চেষ্টা কৰি থাকোঁ সেই কুকুৰাবিলাক ধৰক কুকুৰাবিলাক ধৰি কুকুৰাবিলাকক বেমাৰ আজাৰৰ পৰা আঁতৰি থাকে আঁতৰি থকাৰ পাছতে আমাৰ কুকুৰাবিলাকক ধুনীয়া ধৰণে কুকুৰাবিলাকক ধুনীয়া ধৰণে ৰাখিব ৰাখিবলৈ আৰু আমি বৰষুণ হ'লে আমি বান্ধি মেলি ৰাখি তেনেধৰণে পোহপালন দি থ'ব বিচাৰোঁ ভালকৈ ডাঙৰ কৰিব বিচাৰোঁ দানা ধৰক দিনটোত তিনিবাৰকৈ দানা দি মেলি দিব লাগে ব্ৰইলাৰবিলাকক দুবাৰ দিব লাগে ৰাতিও দিব লাগে দিনতো দিব লাগে ব্ৰইলাৰ আৰু হাঁহ হাঁহ হাঁহ হ'ল আমি হাঁহ পোৱালি ধুনীয়া ধৰণে পোৱালি হোৱাৰ পাছৰ পৰা আমি হাঁহক প্ৰথম অৱস্থাতে আমি চাউল আৰু ভাত এইবিলাক দি ৰাখিব লাগে পোন্ধৰ বিছ দিন হোৱাৰ পাছৰ পৰা তেওঁলোকক অলপ ধুনীয়াকৈ দানা আৰু দানা দি ৰাখিব লাগে দানা মানে ভাত আৰু তেনেধৰণৰ চাউল ভাত মিক্স কৰি দানা দি ৰাখিব লাগে চাৰি দুমাহ তিনি মাহৰ পাছত আমি হাঁহবিলাকক গোটেই ধুনীয়াকৈ খুৱাই বোৱাই হাঁহ আৰু দুমাহ তিনি মাহৰ পাছত ধুনীয়াকৈ তুঁহগুড়ি দানা ভাত আৰু তুঁহগুড়ি দি দানা দি কুকুৰাবিলাকক যতনেৰে ৰাখি মেলি আমি পুখুৰীত বা বিলত এইবিলাকত এৰি এৰি দিওঁ এৰি দিয়াৰ পাছত তেওঁলোকে দিনৰ দিন চৰি ডাঙৰ দীঘল হোৱাৰ পাছত আমি বজা তেনেধৰণে হাঁহবিলাকক বিকি কৰি বিক্ৰী কৰিবলৈ তিনি চাৰি মাহৰ পাছতেই ধুনীয়া ধৰণে হাঁহবিলাকক বিক্ৰী কৰিব পৰা যায় আৰু তেনে সেই হাঁহৰ পৰা আমি বহুত উন্নতি হ'ব পাৰোঁ ঘৰখন চলাব পাৰোঁ আমাৰ যেনেধৰণে ঘৰ পৰিয়াল পোহপালন দিব লাগে পৰিচালনা কৰিব লাগে এই পৰিচালনা কৰিবলৈ আমি হাঁহ কুকুৰাৰ পৰা বহুতো উপকৃত হৈছোঁ এইকাৰণে হাঁহ কুকুৰাৰ পৰা আমাৰ এইবিলাক চলি থাকিবলৈ সুবিধা হয় আৰু তেনেধৰণে কিছুমানক আমি সুবিধা দিওঁ এইবিলাক পুহি থাকিব হাঁহ কুকুৰা কেনেকৈ পালন কৰিব লাগে এইবিলাকক আমি কিছুমান ওচৰ চুবুৰীয়া মানুহক জনাই ৰাখোঁ এই জানি থাকিবৰ কাৰণে কিছুমান মানুহ আহি কুকুৰা হাঁহ পুহি কেনেকৈ পোহপালন কৰি থাকা এইবিলাক সুবিধা বিচাৰি আমাৰ ওচৰলৈ কিছুমান মানুহ আহে তেওঁলোকক সেই হেৰি কৰি তেওঁলোককে দি মেলি যেনেধৰণে আমি পোহপালন কৰি ৰাখোঁ তেওঁলোককো তেনেধৰণে হাঁহ কুকুৰাবিলাকক দিওঁ সেই মানুহবিলাককো সুবিধা কেনেধৰণে কৰিব লাগে কেনেধৰণে ৰাখিব লাগে কেনেধৰণে থ'ব লাগে এইবিলাক যত্ন কৰি ৰাখিবৰ কাৰণে আমি পৰামৰ্শ দিওঁ আৰু পৰামৰ্শ দি মেলি তেনেধৰণে মানুহ উপকৃত হৈছে আমি এনেকৈ চলি কৰি থাকিবৰ বাবে সকলো গাঁৱৰ ৰাইজকো জনাওঁ ওচৰ চুবুৰীয়াকো জনাই ৰাখিছোঁ